অসমীয়া চিনেমা মোৰ বৰ প্ৰিয় ব্যক্তিগতভাৱে চিনেমাৰ তাৰকাক লগ পাব বিচাৰিলে যতীন বৰাকে লগ পাব বিচাৰিম যতীন বৰাৰ অভিনয় চাই বৰ ভাল পাওঁ আৰু সাৱলীল অভিনয় কৰাত যতীন বৰা হৈছে এক্সপাৰ্ট যতীন বৰাৰ অভিনয় চাই আৰু বহু কিবাকিবি শিক্ষাও পাৰি কেতিয়াবা যদি যতীন বৰাক লগ পাওঁ তেনেহ'লে মই এটাই কথা সুধিম যে ইমানখিনি ঘৰত কম সময় দিও বা সংসাৰৰ কামত বা নিজৰ সাংসাৰিক ক্ষেত্ৰত খুব কম সময় দিও কেনেকৈ ঘৰখনত সুখী হৈ থাকিব বিচাৰে বা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে তেওঁক কেতিয়াবা নিবিচাৰে নেকি নে বিচাৰিলে তেওঁ কি উত্তৰ দিয়ে আৰু যদি তেওঁলোক সঁচাকৈ সুখী তেনেহ'লে যতীন বৰাৰ পৰাই শিকিব লগা বিশেষ একো নাই কাৰণ যতীন বৰাই অভিনয় কৰি তেখেতৰ সংসাৰখন খুব ভালকৈ নিয়াৰিকৈ চলাই আছে আৰু পৰিয়ালটো সুখী কৰিও ৰাখিব পাৰিছে